বিভিন্ন অঞ্চলৰ নিজৰ নিজৰ সাংস্কৃতিক বৈশিষ্ট্য আছে আৰু সেই সাংস্কৃতিক বৈশিষ্ট্যবোৰে বিভিন্ন ধৰণৰ বা বিভিন্ন ধৰণে সেই অঞ্চলটোলৈ বিভিন্ন ধৰণৰ মানুহৰ আকৰ্ষণ মানুহক মানুহ আকৰ্ষণ কৰে যেনে আৰু সেই সাংস্কৃতিক বৈশিষ্ট্যসমূহৰ ভিতৰত সেই অঞ্চলৰ পিন্ধন উৰণ নাইবা খাদ্য নাইবা বিভিন্ন ধৰণৰ উৎসৱ আৰু তেওঁলোকৰ আচাৰ বে আচাৰ ব্যৱহাৰ সকলো ধৰণৰ এই সকলো ধৰণৰ এই সকলো সকলোবোৰ সাংস্কৃতিক বৈশিষ্ট্যৰ ভিতৰত পৰে আৰু আমাৰ অঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্যসমূহৰ ভিতৰত আমাৰ মানুহ মানুহ আমাৰ গাঁৱৰ নাইবা অঞ্চলৰ মানুহৰ বিভিন্ন থকা বেৱ থকা মানুহ তেওঁলোক যিধৰণে থাকে নাইবা তেওঁলোকে যিধৰণে সাজ পাৰ কৰে নাইবা তেওঁলোকে যিধৰণে খাদ্য খায় আৰু সেইবিলাক আমাৰ বৈশিষ্ট্য আৰু সেইবিলাক হৈছে আমাৰ সাংস্কৃতিক বৈশিষ্ট্য আৰু আমি যদি ক'ব যাওঁ কোনোবা এখন ঠাইৰ নাই বা কোনোবা এখন অঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্যৰ বিষয়ে তেন্তে উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ চৰাইদেউ নাইবা শিৱসাগৰ নাইবা অসম এখন ৰাজ্য হিচাপে যদি আমি চৰাইদেউৰ সাংস্কৃতিক বৈশিষ্ট্য হিচাপৰ বৈশিষ্ট্যবোৰৰ কথা কওঁ আমি ক'ব পাৰোঁ একত্ৰিছ ডিচেম্বৰত পালন কৰা মে'দাম মে' ফিৰ কথা মে'ডাম ম' ফি মে'ডাম মে' ফি হৈছে আহোমসকলৰ এটা সাংস্কৃতিক বৈশিষ্ট্য যি সেই যি এই সাংস্কৃতিক উৎসৱত বিভি এই উৎসৱত বিভিন্ন ধৰণে বিভিন্ন ধৰণৰ ৰীতি ৰীতি ৰীতি নীতি পালন কৰা হয় আৰু সেই ৰীতি নীতিবিলাকৰ ভিতৰত মানুহ সেই মান মানুহবিলাকে যিধৰণে উদযাপন কৰে যিধৰণে চাকি জ্বলায় নাইবা যিধৰণে সাজ পোছাক কৰে এই সাজ পোছাক নাইবা বিভিন্ন ধৰণৰ ৰীতি নীতিসমূহে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আকৰ্ষণ কৰে আৰু সেই মানুহ আকৰ্ষণ কৰাৰ লগতে পৰ্যটনে এই পৰ্যটনৰ পৰা সেই সেই স্থানে সেই স্থানে টকাও অৰ্জন কৰিব পাৰে আৰু মে'ডাম মে' ফিত যিধৰণে মানুহে পোচাক পৰিধান কৰে সেই পোচাকসমূহ কিনিবৰ বাবে বহুত মানুহ আকৰ্ষিত হয় সেই মে'ডাম মে' ফিত যিটো পোচাক ব্যৱহাৰ কৰা হয় নাইবা যিটো পোচাক পৰিধান কৰা হয় সেই পোচাকসমূহ আহোমৰ সাংস্কৃতিক বৈশিষ্ট্য আৰু সেই পোচাকসমূহ হৰ সেই পোচাকসমূহ কিনিবৰ বাবে বহুত মানুহ অগ্ৰহী আগ্ৰহীত আগ্ৰহ কৰে আৰু সেই মানুহবিলাকেই পোচাকসমূহ কিনিবৰ বাবে যিটো টকা ব্যৱহাৰ কৰিব লগা হয় টকা সেই অঞ্চলখনৰ উন্নতিত বহুত বহুত ধৰণে সহায় কৰে আৰু যদি আমি অন্য কিছুমান সাংস্কৃতিক বৈশিষ্টৰ বিষয়ে ক'ব যাওঁ সেই সাংস্কৃতিক বৈশিষ্ট্যসমূহৰ ভিতৰত চৰাইদেউ অঞ্চলত থকা মই মৈদামটোৰ বিষয়ে নাইবা মিউজিয়ামটোৰ বিষয়ে আমি ক'ব পাৰোঁ যিবোৰ মৈদাম আছে সেই মৈদামবিলাক চৰাইদ্ মৈদামবিলাকে চৰাইদেউক এটা চৰাইদেউক এখন পৰ্যটনস্থলী হিচাপে প্ৰতিষ্ঠাপিত কৰিছে আৰু মিউজিয়ামটোত থকা বিভিন্ন ধৰণৰ সাংস্কৃতিক পো পোচাকেই হওক নাইবা বিভিন্ন ধৰণৰ সাংস্কৃতিক বস্তুৱেই হওক সেইবিলাক বস্তুৱে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আকৰ্ষিত কৰে আৰু যদি আমি সাংস্কৃতিক বৈশিষ্ট্যৰ বিষয়ে ক'ব যাওঁ তেন্তে আমি ক'ব পাৰোঁ শি গোটেই শিৱসাগৰ জিলাখনৰ কথা যিটো যিখন জিলাত বিভিন্ন ধৰণৰ বুৰঞ্জীপ্ৰসিদ্ধ ঠাইসমূহ আছে যেনেদৰে বুৰঞ্জী আৰু বিভিন্ন ধৰণৰ বুৰঞ্জীপ্ৰসিদ্ধ উদ্যানসমূহ নাইবা বিভিন্ন ধৰণৰ বুৰঞ্জীপ্ৰসিদ্ধ ঘৰসমূহ যেনেধৰে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ যেনেধৰণে শিৱদৌল যেনেধৰণে আছে বিষ্ণুদৌল নাইবা শিৱদৌল দেৱীদৌল নাইবা ফাকুৱা দৌল এইসমূহে বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা বা নাইবা পৃথিৱীৰ নাইবা ভাৰত নাইবা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসমূহ আকৰ্ষিত কৰি আহিছে বিভিন্ন ধৰণৰ বিভিন্ন অঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য আৰুতো ভিন্নতাবোৰে পৰ্যকসক পৰ্যটকসকলক বিভিন্ন ধৰণৰ অভিজ্ঞতা প্ৰদান কৰে যেনেদৰে আমি তে যেতিয়া আমি উদাহৰণ দিলোঁ চৰাইদেউ আৰু শিৱসাগৰৰ যেনেদৰে আমি অসমৰ এখন ৰাজ্য হিচাপে উদাহৰণ দিব পাৰোঁ অসমত আমি দেখা পাম যে প্ৰায়বিলাক মহিলাই মেখেলা চাদৰ পৰিধান কৰে আৰু এই মেখেলা চাদৰ হৈছে আমাৰ সাংস্কৃতিক বৈশিষ্ট্য অসমীয়াসকলৰ এটা প্ৰধান সাংস্কৃতিক বৈশিষ্ট্য হৈছে মেখেলা চাদৰ আৰু ইয়াৰ মহিলাসকলে যি ধৰণে মেখেলা চাদৰ পৰিধান কৰে পুৰুষসকলেও ধুতি পঞ্জাৱী নাইবা ধুতি নাইবা চুৰিয়া পৰিধান কৰে এই যিটো সাজ পোছাক এই সাজ পোছাকে পৃথিৱীৰ বিভিন্ন ধৰণৰ মানুহক আকৰ্ষিত কৰে এই সাজ পোছাকটো অসমৰ এটা বৈশিষ্ট্য আৰু মেখেলা চাদৰ বিভিন্ন ধৰণৰ যিটো কাপোৰে নাইবা যিটো সূতাৰে তৈয়াৰ কৰা হয় সেইটো সূতা অসমতে পোৱা যায় বুলি মানুহ আমি ক'ব পাৰোঁ আৰু আৰু এই মেখেলা চাদৰ যিবিলাক সূতা সেইবিলাক নুনী পাতৰ সূতা নাইবা মুগা সূতা আদি মানুহে ঘৰতে তৈয়াৰ কৰিব পাৰে আৰু সেই সূতাসমূহ তৈয়াৰ কৰিবৰ বাবে মানুহে বিভিন্ন ধৰণৰ পলু নাইবা বিভিন্ন ধৰণৰ নাইবা বিভিন্ন ধৰণৰ অন্য সামগ্ৰী তেওঁলোকে ঘৰত উৎ উৎপাদন কৰে মুগা সূতা হৈছে এটা এক ধৰণৰ সূতা যিটোৰ মান্যতা গোটেই পৃথি ভাৰততে নহয় গোটেই পৃথিৱীতে আছে আৰু যিটো এড়ী পলুৰ সূতা সেই সূতাটোৰো মান্যতা গোটেই পৃথিৱীতে আছে আৰু অসম এনে এনেকুৱা এখন ৰাজ্য যিয়ে পৃথিৱীৰ এটা বৃহৎ অংশ এড়ী এড়ী পলু এড়ী এড়ী এড়ী পলু এড়ী পলু সূতা এটা বৃহৎ অংশ অসমে যোগান ধৰে আৰু তাৰ পৰা অসমে বহুত টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় আৰু যদি আমি মেখেলা চাদৰৰ কথা কওঁ কেৱল মুগা মেখেলা নাইবা এড়ী পাটৰ সূতা নাইবা ঘৰত তৈয়াৰ কৰা মুগা মেখেলাই আমি পোৱা নাযাওঁ বিভিন্ন ধৰণৰ ফেক্টৰীত নাইবা বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ ফেক্টৰীত উপাৰ উৎপাদন কৰা মেখেলা চাদৰো আজিকালি পোৱা যায় আৰু সেই মেখেলা চাদৰসমূহ সেই মেখেলা চাদৰসমূহ মানুহে পৰিধান কৰে আৰু সেই মেখেলা চাদৰ লগতে আমি যেতিয়া ক'ব যাওঁ আমি সেই চুৰিয়া পঞ্জাৱী পঞ্জাৱীও বিভিন্ন পৃথিৱীৰ বিভিন্ন প্ৰান্তত মান্যতা আছে আৰু সেই চুৰিয়া পঞ্জাৱীও আমি বিভিন্ন ধৰণৰ সূতাৰ বিচাৰি পাওঁ আৰু যেতিয়া আমি বিভিন্ন ধৰণৰ সূত বিভিন্ন ধৰণৰ সূতা আনে বা বিভিন্ন ধৰণৰ মেখেলা চাদৰ বা চুৰিয়া পঞ্জাৱী কথা কওঁ আমি তেন্তে আৰু অসমৰ খাদ্যৰ কথাও এটা খাদ্যকো এটা সাংস্কৃতিক বৈশিষ্ট্য হিচাপে আমি আমি সাংস্কৃতিক বৈশিষ্ট্য হিচাপে ধৰিব পাৰোঁ বিভিন্ন ধৰণৰ খাদ্য যেনে অসমৰ খাৰ নাইবা অসমৰ চাউল অসমৰ বৰা চাউল হওক নাইবা অসমৰ খাৰ হওক নাইবা অসমীয়া বিহু আমাৰ যিটো অসমৰ প্ৰধান উৎসৱ অসমীয়া বিহুত মানুহে যি ধৰণৰ পিঠা তৈয়াৰ কৰে সেই পিঠাসমূহৰো বহুত মান্যতা আছে সাংস্কৃতিক বৈশিষ্ট্যৰ ভিতৰত যেতিয়া আমি কওঁ অসমৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক উৎসৱ যেনে বিহু বিহু অসমৰ প্ৰধান সাংস্কৃতিক উৎসৱ আৰু সেই বিহু হৈছে তিনি প্ৰকাৰৰ বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বহাগ বিহুক আমি ৰঙালী বিহু বুলি কওঁ আৰু মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয় আৰু কাতি বিহুক কঙালী বিহু নামেৰেও জনা যায় আৰু এই তিনি ধৰণৰ বিহু অসমত বিভিন্ন ধৰণে উপা উপযাপন কৰা হয় বহাগ বিহু নাইবা ৰঙালী বিহু হৈছে ৰঙৰ উৎসৱ য'ত মানুহে নাচ গান কৰি নাইবা বিভিন্ন ধৰণৰ পিঠা পনা তৈয়াৰ কৰি মানুহে উদযাপন কৰে আৰু এই বিহুৰ প্ৰথম দিনটোক গৰু বিহু নাইবা উৰুকা বুলি জনা আৰু দ্বিতীয় দিনটো হ'ল মানুহ বিহু গৰু বিহুত মানুহে বিভি মানুহে নিজৰ নিজৰ ঘৰত থকা গৰুক

গা ধুৱায় আৰু বিভিন্ন ধৰণৰ বিভিন্ন ধৰণে গা ধুৱায় মাহ হালধি আৰু আৰে এই কাৰ্যত তেওঁলোকে মাহ হালধি ব্যৱহাৰ কৰে আৰু আৰু তাৰ দ্বিতীয় দিনা হ'ল মানুহ বিহু মানুহ বিহুত মানুহে মানুহ বিহুৰ দিনা আমি বিভিন্ন ধৰণে ইঘৰে ইঘৰে সিঘৰে যাওঁ আৰু আমি মানুহ বিহু উদযাপন কৰোঁ মানুহ আৰু আমি বিহুত টা দল দলে নাচি গা না নাচ গান গাই যেতিয়া উদযাপন কৰা হয় সেইটোক আমি বিহু বুলি কওঁ আৰু মানুহ গৰু বিহু মানুহ বিহু হৈছে এই দুটা বহাগ বিহু প্ৰধান বিহু আৰু আৰু বহাগ বিহুৰ বহাগ বিহু বহাগ বিহু মুঠতে সাতদিনৰ হয় যেতিয়া আমি দ্বিতীয় বিহুটোলৈ যাওঁ সেইটো হৈছে কাতি বিহু নাইবা কঙালী বিহু সেই কাতি বিহু নাইবা কঙালী বিহু বুলি কৰা হয় কোৱা হয় কাৰণ ইয়াতে মানুহৰ ভঁৰাল উদং হৈ থাকে মানুহে যেতিয়া মানুহৰ ভঁৰাল যেতিয়া উদং হৈ থাকে মানুহৰ যেতিয়া খাদ্যৰ অভাৱ হ'বলৈ ধৰে সেইটো সময়ত আমি কঙালী বুলি কওঁ আৰু কাতি বিহুত আমি পথাৰত চাকি দিওঁ নাইবা কাতি বিহুত আমি তুলসীৰ তলত চাকি দি কাতি বিহু উদযাপন কৰা হয় আৰু কাতি বিহুত আমি তুলসীৰ তলত চাকি দিওঁতে আমি মাহ প্ৰসাদ ব্যৱহাৰ কৰোঁ আৰু মাঘ বিহু মাঘ বিহু হৈছে ভোগালী বিহু ভোগালী বিহু মানে সেইটো হৈছে ভোগৰ বিহু যেতিয়া মানুহে খেতি বাতি কৰি আজৰি হৈ এই ভোগালী বিহু উদযাপন কৰা হয় ভোগালী বিহুত মানুহে মেজি জ্বলায় আৰু মেজিৰ তলত ভেলাঘৰো বনায় আৰু সেই ভেলাঘৰত মানুহে ৰাতি তাতেই ৰাতিটো কটাই পেলাই মে মেজিটোক সুৰক্ষা প্ৰদান কৰে আৰু সেই মাঘ বিহুত মেজি জ্বলাই মাঘ বিহু উদযাপন কৰা হয় আৰু সকলোৱে গাঁৱৰ সেই অঞ্চলৰ সকলো মানুহে মেজিৰ তলত ভোজ ভাত খাই ভোগালী বিহু উদযাপন কৰে এই গোটেই তিনিওটা বিহুতেই মানুহে বিভিন্ন ধৰণে পিঠা পনা বনায় আৰু সেই পিঠা পনা বিভিন্ন ধৰণৰ চাউলেৰে তৈয়াৰ কৰা হয় সেই চাউলে মানুহে নিজৰ সেই চাউল যেতিয়া মানুহে খেতি কৰে সেই খেতিৰ পৰা যি মানুহে চাউল উপাৰ্জন হয় সেই চাউলৰ পৰাই বিভিন্ন ধৰণৰ পিঠা পনা মানুহে তৈয়াৰ কৰে আৰু সেই পিঠা পনাৰ ভিতৰতে বিভিন্ন ধৰণৰ পিঠা যেনেকৈ সুতুলি পিঠা ঘিলা পিঠা তিলপিঠা আদি মানুহে বনায় আৰু এই পিঠা এটা অসমীয়া মানুহৰ এটা সাংস্কৃতিক বৈশিষ্ট্য আৰু আমি যেতিয়া উত্তৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কথা ক'ব যাওঁ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ এটা এৰিব নোৱাৰা অঞ্চল যিটোত বিভিন্ন জাতি জনজাতিয়ে বাস কৰে আৰু সেই বিভিন্ন জাতি জনজাতিবিলাকৰ ভিতৰত কুকি কছাৰী মৰাণ বড়ো বিভিন্ন ধৰণৰ জনজাতি জনজাতি আমি পোৱা যাওঁ আৰু সেই জনজাতিবিলাকৰ নিজৰ নিজৰ সাংস্কৃতিক বৈশিষ্ট্য আছে তেওঁলোকৰ নিজৰ নিজৰ সাজ পাৰ আছে তেওঁলোকৰ নিজৰ নিজৰ খাদ্য আছে তেওঁলোকৰ নিজৰ নিজৰ কাৰ বিভিন্ন ধৰণৰ আচাৰ ব্যৱহাৰ আছে সেই সাজ পাৰ আচাৰ ব্যৱহাৰ খাদ্য সকলোৰে সুকীয়া যেনেকৈ আমি অসমৰ কথা আমি অসমৰ কথা ক'লোঁ অসমৰ সাজ পাৰৰ কথা ক'লোঁ অসমৰ বিভিন্ন উৎসৱৰ কথা ক'লোঁ তেনেকৈ বাকী বিভিন্ন জিলাৰো নাইবা বিভিন্ন ৰাজ্যৰো অসমৰ বাহিৰৰ সেই উত্তৰ পূৰ্বাঞ্চলৰ নিজৰ নিজৰ সাংস্কৃতিক উৎসৱ আছে যেনেকৈ আমি নাগ নগাসকলৰ হৰ্ণবিল উৎসৱৰ কথা ক'ব পাৰোঁ যিটো ডিচেম্বৰ মাহত উদযাপন কৰে আৰু সেই হৰ্ণবিলটো এটা

বিশেষ উৎসৱ সেই নগাসকলৰ বাবে আৰু সেই উৎসৱে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আকৰ্ষণ কৰে সেই মানুহ বিভিন্ন প্ৰান্তৰ পৰা আকৰ্ষণ কৰা হয় যিহেতু আৰু তেওঁলোকে সেই আকৰ্ষিত মানুহৰ পৰা বিভিন্ন বহুত টকা উপাৰ্জন কৰিব পাৰে এই সাংস্কৃতিক উৎসৱবিলাকে কেৱল মানুহক ৰং নাইবা উৎসৱ আনন্দই প্ৰদান নকৰে তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধাও লৈ আহে আৰু হৰ্ণবিল উৎসৱ হৈছে এনেকুৱা এটা নগাসকলৰ সাংস্কৃতিক বৈশিষ্ট্য আৰু যেতিয়া আমি বিভিন্ন আন আন অঞ্চলৰ কথা ক'ব যাওঁ বড়োসকলৰ কথা ক'ব যাওঁ বড়োসকলৰ যিখন তেওঁলোকে যিখন দখনা পিন্ধে নাইবা যিখন তেওঁলোকৰ যিটো সাজ পাৰ ব্যৱহাৰ কৰে সেই দখনাটো তেওঁলোকৰ এটা সাংস্কৃতিক বৈশিষ্ট্য আৰু আৰু আমি যদি সাংস্কৃতিক বৈশিষ্ট্য কৰব ক'ব যাওঁ তেন্তে ভাৰতৰ বিভিন্ন প্ৰান্তৰ আন বহুতো ৰাজ্য আছে যিবিলাকৰ নিজৰ নিজৰ সাংস্কৃতিক বৈশিষ্ট্য আছে সেই সাংস্কৃতিকবোৰ যেনেকৈ আমি পঞ্জাৱৰ কথা ক'ব পাৰোঁ যেনেকৈ পঞ্জাৱৰ যিটো নৃত্য তেওঁলোকৰ সেইটো পৃথিৱী বিখ্যাত আৰু যেন আমি যেনেকৈ আমি আমি যদি মহাৰাষ্ট্ৰত যাওঁ তেন্তে তেওঁলোকৰ যিটো গণপতি উৎসৱ সেইটো এইটো পৃথিৱী বিখ্যাত আৰু যেনেকৈ আমি কলকাতা কলকাতাত যাওঁ তেন্তে কলকাতাৰ যিটো তেওঁলোকে পূজা উদযাপন কৰে যিটো দুৰ্গা পূজা কলকাতাত উদযাপন কৰা হয় সেইটো বে সেইটোৱে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আকৰ্ষিত কৰে আৰু সেই মানুহে সেই উৎসৱসমূহৰ পৰা বিভিন্ন অভিজ্ঞতা লাভ কৰে